অ হয় কওকচোন অ কেনেকুৱা ধৰণৰ ৰুম লাগে আপোনাক এনে চিংগোল নে ডাবুল নন এ চি এ চি নাই আপোনাৰ চিংগেল ৰুমত নশ টকা ডা ডাবুল ৰুমত আপোনাৰ এ চি থকা দুহেজাৰ অ' আছে আছে পাৰ্কিং আছে অ অ আছে কোন আহিব লগত অ' অ অ কপলছ নেকি তেনেকৈতো কৰা নাযায় মানে তথাপিতো চাই লওঁচোন আহিবচোন বাৰু আপুনি এবাৰ ফোন এটা কৰিব কাৰণ বহুত মানুহ ফুৰিবলৈ কৰিবলৈ আহি থাকে যে হেৰি খালী নাথাকে আপুনি এবাৰ এদিনমান আগত এবাৰ ক'ল কৰি ল'ব অ অ এবাৰ কৰি চাব অহাৰ আগত তেতিয়া মানে ভাল আৰু কাৰণ ৰুমবিলাক বুক হৈয়ে যায় আজিকালি কাৰণ ফুৰিবলৈ অহা মানুহবোৰ থাকে যে ও ও ও ও ঠিক আছে